হেল্ল' দাদা হয় মই সবিতা কৈছোঁ হয় অলপ আগত যে মই আপোনাক ভেজ পোলাও আৰু পনিৰ অৰ্ডাৰ কৰিছিলোঁ হয় হয় হয় ময়ে কৰিছিলোঁ আপোনাক তাতে মই এটা ঠিকনা দিছিলোঁ হয় সেই ঠিকনাটো মানে ভুল হ'ল মোৰ সেই ঠিকনাটোত আপোনালোকে দিব নালাগে অৰ্ডাৰটো হয় হয় মই দিছিলোঁ আপোনাৰ হাতীপিলখানা দিছিলোঁ হয় ভেজ পোলাও আৰু পনিৰ দিছিলোঁ আপোনাক হয় হয় সেই ঠিকনাটোত মানে দিব নালাগে দাদা এতিয়া ভুলতে মই কিবা লিখি দিলোঁ হয় আপুনি নতুন ঠিকনাটো লওকচোন দাদা কমাৰ চুবুৰী বিশ্বজিত বৰা পথ হয় ইয়াত ইয়াত দিলেই হ'ব হয় হয় বেয়া নাপাব দাদা মই মানে ভুলতে সেইটো ঠিকনা লিখি দিলোঁ এতিয়া তাকে হয় আপুনি নতুন ঠিকনাটোত যোনটো মই এতিয়া কৈছোঁ কমাৰ চুবুৰী বিশ্বজিত বৰা পথ তাত আপুনি আহি কল কৰিলেই হ'ব মোক হয় এটা ফোন কৰি দিব মই ওলাই আহিম

হয় হয় দাদা আৰু দাদা কিমান টাইম লাগিব হয় অঁ অলপ দেৰিকৈ ক'লে আপুনি সেইটো ঠিকনাতে দিলেগৈ হয় হয় দাদা বেয়া নাপাব সেয়েহে মানে সময় থাকোঁতেই মানে মই আপোনাক কল কৰিলোঁ যে এইটো ঠিকনাত নালাগে বুলি

হয় ঠিক আছে দাদা আপুনি এই ঠিকনাত আহি কিনে মোক কল কৰিলেই হ'ব ঠিক আছে ঠিক আছে আৰু পোন্ধৰ মিনিট লাগিব ন দাদা হয় হয় আহি দিবহি হয় ঠিক আছে দিয়ক ৰাখিছোঁ